আমাৰ ঘৰৰ পিছ পিছ চোতালৰ কুকুৰা হাঁহ গৰু ছাগলী গাহৰি মাছ পুখুৰীত মাছ ম'হ ইত্যাদি নানা ধৰণৰ পশুপালনৰ পশুপালন কৰিব পৰা যায় তাৰে ভিতৰত কুকুৰা কুকুৰা সাধাৰণভাৱে এটি সৰু গঁৰাল বনাই লৈ কুকুৰা পুহিব পৰা যায় কুকুৰাক সাধাৰণতে কোনো তেনেধৰণৰ কোনো কষ্ট হিচাপে কষ্ট বা তেনেকুৱা একো লাগি থাকিবলৈ নোহোৱাৰ বাবে এটা ভাল ব্যৱসায়ো কৰিব পৰা যায় কুকুৰাক এটি গঁৰাল বনাই লৈ ওপৰত চেলিঙি দি তাত থাকিবলৈ দিয় দিয়ে আৰু তলত তলত খাদ্যৰ বাবে সিহঁতক খোৱাৰ খোৱাৰ ব্যৱস্থা কৰিব পৰা যায় কুকুৰা কণীৰপৰা দৰেই কুকুৰা মাংস পোৱালি নানান ধৰণে সেইটো ব্যৱসায় হিচাপে বিকিব পৰা যায় কুকুৰাৰ কণী বিকিও নানান ধৰণৰ প্ৰফিট কৰিব পৰা যায় বা কুকুৰা মাংসৰ কুকুৰা মাংসৰ মাংস হিচাপেও বিক্ৰী নানা ধৰণৰ ব্যৱ নানান ধৰণৰ মানে ব্যৱসায় ভিত্তিত পইচা ইনকাম কৰিব পৰা যায় কুকুৰা পুহিবলৈ প্ৰথম প্ৰথম দুই এটা মতা ঘাই কুকুৰা আৰু দুজনীত বা তিনিজনী সাধাৰণভাৱে দুই তিনিজনী দুই তিনিজনী ঘাই কুকুৰা চাৰি পাঁচজনী ঘাই কুকুৰা ৰাখি লৈ পোৱালি কণীৰপৰাই পোৱালি জগাব পৰা যায় পোৱালি পোৱালি আৰু দুই তিনি দুই তিনিজনীৰপৰাই প্ৰথম অৱস্থাত মিনিমাম দহ বিছটাকৈ পোৱালি উলিয়ালেও বহুত ত্ৰিছ চল্লিছটা পোৱালি হয় তাৰে যদি আৰু সৰহ বা সৰহভাৱে কৰিব পাৰিলে বা সৰহভাৱে কৰিবলৈ ঘাই কুকুৰাক মিনিমাম দহজনী ৰাখি ল'লেতো বহুত কুকুৰা হাঁহ খোৱা দেখা যায় সেইবোৰৰপৰাই খাদ্য হিচাপে সিহঁতক ধান চাউল তেনেকৈ ৰাতিপুৱা আৰু গধূলি দিলেই হয় তাৰ উপৰেঞ্চি হাঁহ হাঁহ হাঁহ আমি পিছফালৰ পুখুৰীৰ ওপৰত এটি সাধাৰণভাৱে গঁৰাল গঁৰাল বনাই লৈ বনাই লৈ ওপৰত থকাৰ ব্যৱস্থা আৰু তলত তলত চৰিবৰ বাবে পুখুৰীলৈ মেলে দিয়া হয় দিনৰ অৱস্থাত ইহঁতক মেলি দিয়া হয় আৰু ৰাতি পুখুৰীৰপৰা উঠাই ওপৰলৈ ওপৰলৈ উঠাই দিয়া হয় ইহঁতকো একেই হাঁহ হাঁহকো একেই যেনেকৈ ধান তুঁহ ফলিয়াটো আৰু বইলাৰ ধানাও অলপ অলপ কেতিয়াবা কেতিয়াবা ফেটৰ কাৰণে দিয়া হয় উপাৰঞ্চি কেতিয়াবা বেমাৰ বেমাৰ হিচাপে ইনজেকশ্যন অলপ অলপ মৰা হয় তাতো হাঁহৰো ডিম কুকুৰা কণী হাঁহৰ ডিম হাঁহৰ ডিম পোৱালি মাংস তেনেকৈ বিক্ৰী এটা হাঁহৰ বিজনেছ ধুনীয়া চলি থাকে আৰু হাঁহ কুকুৰা উপৰি গাহৰি গাহৰি গাহৰি ফাৰ্ম হিচাপে গাহৰি ফাৰ্ম হিচাপে ৰাখিলেতো এটা ভাল ব্যৱসায় কৰিব পৰা যায় গাহৰি ব্যৱসায়টো এটা ডাঙৰ ডাঙৰ ব্যৱসায় হিচাপে ধৰিব পৰা যায় সাধাৰণ হিচাপ নহয় এতিয়া মিনিমাম যদি আপোনাৰ বাৰীৰ বাৰীৰ পিছপালে দহটা গাহৰি ৰাখি ল'ব পৰা যায় এতিয়া আৰু আপোনাৰ কোনো বেলেগ ধৰণৰ একো ব্যৱহাৰ কৰিব নাই সৰু গঁৰালৰ কাষতেই গঁৰালৰ গাহৰি গঁৰালৰ কাষতেই যদি যদি ধুনীয়াকৈ আৰু দিব পৰা যায়